হেল্ল'

অ শুনি আছোঁ অ আহক

অ এইখন মানে আপুনি ষ্টীলৰখনৰ কথা কৈছে নে কি অ কিমান পৰিব আপুনি চাই লওকচোন বাৰু দাম দৰটো পিছত হ'ব অ এইখনত মানে থাৰ্টি ফাইভ পৰিব আৰু ডানলপটো এক্সট্ৰা হ'ব দামটো থাৰ্টি ফাইভ থাউচেণ্ড আকৌ অ থাৰ্টি ফাইভ থাউচেণ্ড হ'ব সেইটো মানে ডানলপটো খালি এক্সট্ৰা হ'ব আপুনি দানলপটো বেলেগেকৈ ল'ব লাগিব আৰু আমাৰ ঘৰৰ আমাৰ মানে ইয়াৰ দোকানৰ মানুহে গৈ আপোনাৰ ঘৰত পূৰা ধুনীয়াকৈ ফিটিং কৰি থৈ আহিবগৈ তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে একদম পূৰা ষ্টীল পিউৰ হয় আমাৰ মানে আসাম হেৰিৰ মানে ষ্টীলৰ কোনো বস্তু নিলে কেতিয়াও আপুনি ধ'খা নাখায় আপুনি একদম ধুনীয়া বস্তু পাব নাই নাই নাই নাই তেনেকুৱা ধৰণৰ একো কথা নাই এইটো একদম পিয়ৰ ভাল আমি ভাল ঠাইৰ পৰাই আনোঁ আপুনি তাৰ কাৰণে চিন্তা নকৰিব আৰু যদি কম্প্লেইণ্ট পায় আপুনি আমাক আ জনাব নাই নাই এইটো বাৰ্গেইনিং কৰিবলগা কথাই নাই আৰু এইটো মানে মই একদম এপ্প্ৰপ্ৰিয়েট দামটোৱে কৈছোঁ আপুনি নিব পাৰে ইমানতে এনে আৰু অলপ এশ টকা দুশ টকা অলপ হেৰফেৰ হ'ব পাৰে কিন্তু মানে ধৰক ইমান মই কমাব নোৱাৰিম আৰু ইয়াত মানে অ আপোনাৰ লগত গাড়ী আছেনে কি নিবলৈ নে আমাৰ গাড়ীয়ে থৈ আহিবগৈ অ হয় নেকি অ আপোনাৰ ঘৰ এতিয়া কিমান দূৰত আপুনি লগত যাবনে কি আমাৰ অ ঠিক আছে অ অ আপুনি নম্বৰ ফ'ন নম্বৰটো দি দিব মই একদম আপোনাৰ ঘৰত ধুনীয়াকৈ আমাৰ মানুহে গৈ লগাই থৈ আহিবগৈ ধুনীয়াকৈ অ অ ঠিক আছে হ'ব হ'ব হ'ব ও থেংকিউ